শৰীৰৰ প্ৰধান অংগ হাতখন হাতখন আমি নানা কামত ব্যৱহাৰ কৰোঁ ৰন্ধা বঢ়া সৰা মোচা ধোৱা ভাত ৰন্ধা আদি সকলো কামতে আমি হাতখন ব্যৱহাৰ কৰোঁ হাতখনৰ আমি সাধাৰণতে পৰিষ্কাৰকৈ ধুব লাগে হাতৰপৰাই সৰু ডাঙৰ সকলোৰে বেমাৰ হ'ব পাৰে সাধাৰণতে আমি হাতখন ভালকৈ যদি ধুই নলওঁ তাৰদ্বাৰা শিশুৰপৰা ধৰি ডাঙৰলৈকে পেলু কৃমি ডায়েৰীয়া আদি বেমাৰ হ'ব পাৰে হাতখন ভালকৈ ধোৱাৰ অভ্যাসটো আমি সৰুতেই সৰুৰপৰাই গঢ়িব লাগে শিশুসকলক সাধাৰণতে কেনেকৈ চাবোনেৰে হাতখন ধুব লাগে তাত ভালদৰে আমি শিকাই ল'ব লাগে তাৰ বাবে অভিভাৱকসকলক সচেতন কৰি দিব লাগে আমি সজাগতা সভা পাতি শিশুসকলক বা হওক বা ডাঙৰেই হওক সকলোকে তাৰ বিষয়ে সজাগ কৰি দিব লাগে আমি সাধাৰণতে অংগনবাদীবিলাকত এই সজাগতা সভা আবাহন কৰোঁ আৰু গাঁৱৰ ঠায়ে ঠায়ে এই সভাবিলাক পতা হয় বেমাৰী এজন প্ৰতিপালন কৰোঁতে বা বেমাৰীৰ ওচৰলৈ বেমাৰীৰ ওচৰত গৈ গৈ ঘূৰি আহাৰ পিছত আমি সাধাৰণতে হাত মুখ ভালকৈ পৰিষ্কাৰকৈ ধুব লাগে আমি বাহিৰলৈ বাহিৰলৈ যোৱাৰ পিছত বাহিৰৰপৰা ঘূৰি অহাৰ পিছত সাধাৰণতে আমি ভালকৈ হাত মুখ ভালকৈ ধুই ল'ব লাগে আমি লেট্ৰিন কৰিলে বা বা প্ৰস্ৰাৱ কৰিলে তাৰদ্বাৰা তাৰপৰাও আমি হাতখন ভালকৈ ধুব লাগে আমি শিশুসকলক কেনেকৈ হাতখন ধুব লাগে তাৰ বিষয়ে আমাৰ স্কুলবিলাকত অংগনবাদীবিলাকত সাধাৰণতে শিকোৱা হয় শিশুসকলক নটা পদ্ধতিৰদ্বাৰা আমি শিশুসকলক হাত ধোৱাৰ শিকোৱা হয় শিশুসকল প্ৰথমতে শিশুসকলক প্ৰথমতে হাতখন ভালকৈ চাবোনেৰে মাৰি তাৰ মাজত আঙুলিৰ মাজত কেনেকৈ হাতখন আঙুলিৰ ফাকবিলাক কেনেকৈ ঘঁহি ঘঁহি ধুব লাগে তাৰ ওপৰত আমি শিক্ষা দিওঁ নখবিলাক পৰিষ্কাৰ হৈ কৰি থোৱা আছেনে নাই তাৰ ওপৰতো আমি তেওঁলোকক শিক্ষা দিয়া হয় শিশুসকলে সাধাৰণতে খেলা ধূলা কৰি কৰাৰ পিছত হাত নোধোৱাকৈ খাদ্য খাবলৈ লয় কিন্তু তাৰ তাৰ কাৰণে আমি শিশুসকল তাৰবাবে আমি অভিভাৱকসকল সজাগ হ'ব লাগিব নহ'লে তাৰদ্বাৰা শিশুসকলৰ নানা বেমাৰ আদি বিয়পিব পাৰে

শিশুসকলে কোনোবা এটা বস্তু খোৱাৰ আগতে কেনেকৈ হাতখন ধুব লাগে তাৰ বিষয়ে যদি ভালকৈ নাজানে তেতিয়া তেওঁলোকৰ নানা বেমাৰ আজাৰ আদি হ'ব পাৰে নহ'লে শিশুসকলৰ কেতিয়াবা চকু ৰঙা পৰা ডায়েৰীয়া আদি বেমাৰবিলাক হয় সাধাৰণতে আমি হাতখন যদি ভালকৈ ধোৱা নহয় তাৰপৰাই শিশুসকলৰ ডায়েৰীয়া আদি হয় বুলি আমি জানিব পাৰিছোঁ